হেল্ল' অঁ কোনে ক'লে অঁ অঁ কওকচোন অঁ অঁ অঁ হেৰি কাৰেন্ট অঁ এই কাৰেন্টৰ কামখিনি কৰিব লাগে ন অঁ সেইখিনি হেৰি চাব লাগিব ঘৰটো মানে কিমান কি কৰিব লাগিব কিমান ডাঙৰ ঘৰ কিমান বস্তু লগাব লাগিব অঁ তাত আকৌ ব'ৰ্ড চ'ৰ্ড এনেকৈ ফেন চেন কানেক্ট হ'ব নহয়

অঁ সেইবোৰ অঁ সেইবোৰ ভাগে ভাগে কৰিব লাগিব নহয় এই চাব লাগিব হেৰি হাজিৰা চিষ্টেমতো হয় যদি সৰহকৈ হয় আমাৰ কাম লৈ পইচা লোৱাও হয় চাই পিনি আৰু অঁ কেনেকৈ কি দিব পাৰে আপুনি দিব লাগিব চাব লাগিব অঁ এই অঁ এই কেতিয়ালৈ যাব লাগিব